মোৰ বিদ্যালয়ত পুথিভঁৰাল আছিল মই শৈশৱত পঢ়া কিছুমান কিতাপ হ'ল লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ বুঢ়ী আইৰ সাধু ককা দেউতা আৰু নাতি ল'ৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা এলবাৰ্ট আইষ্টান শংকৰদেৱ মাধৱদেৱ আদি বিশিষ্ট ব্যক্তিৰ জীৱনী মহৎ লোকৰ বাণী সাধাৰণ জ্ঞানৰ কিতাপসমূহ হিতোপদেশৰ সাধু পঞ্চতন্ত্ৰৰ সাধু ইত্যাদি